হেল্ল' খৰিকা ৰেষ্টুৰেণ্ট হয়নে ৰেষ্টুৰেণ্ট ভাগ খোলা আছেনে বন্ধ মোৰ অলপ খাদ্যৰ দৰকাৰ আছিল খাদ্যভাগ অৰ্ডাৰ কৰিব লাগিছিলে আপোনালোকে মোৰ ঘৰ বগিজানত বগিজানলৈ আপুনি খাদ্যভাগ অৰ অৰ্ডাৰ অৰ্ডাৰ ডেলিভাৰ কৰিব পাৰিবনে যদি পাৰে মোক সোনকালে বগিজানত ডেলিভাৰ কৰিব